হাঁহ কুকুৰা পালনত পানীৰ ভূমিকা পানীৰ ভূমিকা হাঁহ কুকুৰাক দৈনিক পানী বহুত লাগে হাঁহ কুকুৰা পালনত পানীৰ বহুত প্ৰয়োজন হাঁহক পানীয়ে দৰ প্ৰয়োজন হয় হাঁহ পানীত চৰিলে সিহঁতৰ খেলিলে পানী পানী দৰকাৰ হাঁহক হাঁহ পানী হাঁহ পানীতহে চৰে আৰু কুকুৰাবোৰ আমি আৱদ্ধ কৰি ৰাখিব লাগে আবদ্ধ কুকুৰাৰ বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি আৰু কুকুৰাক বেছি পানীৰ প্ৰয়োজন নহয় সিহঁতক অকল খাবৰ কাৰণে প্ৰয়োজন হা হাঁহ কুকুৰাক পানীৰ প্ৰয়োজন হাঁহে পানীহে বিচাৰে আৰু হাঁহে পানীত চৰে হাঁহ পানীত চৰে হাঁহ পালনত ভূমিকা অতি গুৰুত্বপূৰ্ণ হাঁহ কুকুৰাক দৈনিক পানী হাঁহ কুকুৰাক পানীৰ প্ৰতিদিনে প পৰিমাণ অনুপাতে পানীৰ প্ৰয়োজন হাঁহে কুকুৰাক কুকুুৰাৰ পানীহে প্ৰয়োজন আৰু পানী থাকিলেহে হাঁহ হাঁহ থাকিব পানী পানীৰ প্ৰয়োজন হাঁহে পানী বিচাৰে আৰু পুখুৰীত পুখুৰীত হাঁহ পুহিব পাৰি পুখুৰীত হাঁহ বেছি ভাল হয় আৰু হাঁহে সিহঁতে পানীত চলাচল কৰি সাতুৰিলে বেমাৰ আজাৰৰ পৰা হাঁহবিলাক ভাল হৈ থাকিব পাৰি আৰু বেমাৰ আজাৰৰ পৰা বহুত হাত সাৰিব পাৰি পানী পালে পানী থৈ থাকিলেহে হাঁহবিলাক প্ৰথমে আবদ্ধ কৰি ৰাখিব লাগে এটা টাইমত খুলি দিব লাগে হাঁহবোৰ হাঁহে পানী বিচাৰে আৰু সিহঁতক বেজী দি ৰাখিব লাগে হাঁহ কুকুৰাক কাৰণ বেমাৰ আজাৰ বহুত হয় বেমাৰ আজাৰ ধৰা ধৰিব পাৰি বেমাৰৰ পৰা হাত সাৰিব পাৰি ঠাণ্ডাৰ দিনত কুকুৰাবিলাক বহুত বেমাৰ হয় বগা পায়খানা কৰে সিহঁতক হোৱাৰ আগতে সিহঁতক দৰৱ সেই পায়খানা হোৱাৰ আগতে সিহঁতক দৰৱ খোৱাব লাগে পানী চৰিলে হাঁহবিলাক বেমাৰ আজাৰ পৰা নহ'ব নহ'ব পাৰে